মই শিৱসাগৰলে গৈছিলোঁ গৈছিলোঁ আৰু তাত ফুৰিবলে চাম বুলি গৈছিলোঁ তাৰপিছত তাত দেখিলোঁ অলপ বহুত ধুনীয়া ধুনীয়া বস্তুৱে দেখিলোঁ ৰংঘৰ দেখিলোঁ তলাতল ঘৰ দেখিলোঁ কাৰেংঘৰ দেখিলোঁ তাৰপিছত আৰু তাত আৰু জেগা দেখিলোঁ অলপ তলাতল ঘৰবিলাক দেখোন আগতে মানুহে কয় আমাৰ মাহঁতে কয় বোলে বহুত ধুনীয়া দেখিবলে তাত সোমাই গ'লে ওলাই আহিব নোৱাৰা হয় এতিয়া দেখোন আমি দেখিছোঁ দেখোন আও গ'লে তোমা ওলাইছোঁ আৰু সোমাইছোঁ তাতটো একো নাই আৰু দৌলটো শিৱ দৌলটোও দেখিছোঁ বহুত ধুনীয়া লাগে শিৱ দৌলৰ ভিতৰত বেছি ভাল লাগে আৰু যিটো ফিছাৰী আছে ফিছাৰীটোত মাছবিলাক দেখি ভাল লাগে চাৰিওকাষে চালোঁ অলপ আৰু মানে বহুত ভাল লাগে তাত আও পূজা হেৰিয়াত যোৱা এবাৰ গৈছিলোঁ পূজা হেৰিয়াত তাত আও পূজাটো কি আৰু চলিয়ে থাকে আমি পূজাৰ কাৰণে গৈছিলোঁ চাবলে তাত আও পূজা চালোঁ অলপ বয় বস্তু অলপো ল'লোঁ তাৰপিছত আৰু জয়দলো চালোঁ আৰু তেনেকেই মানে আমি ফুৰিবলে গ'লোঁ অলপ আৰু চালোঁ ভালো লাগিলে তাত থাকি দিয়ে আও মানুহবিলাকো বেছি ভাল লাগিলে আমাৰ ইয়াত মাজুলীতকে ইফালে সিফালে দেখোন বহুত ধুনীয়া লাগে মানুহবিলাক মৰম চেনেহো আছে অলপ আৰু মানে বহুতেই ভাল লাগে তাত আকৌ যেন যাম যাম যেন লাগি আছে আৰু কেতিয়ানো যাওঁ নেজানো আৰু যাবলেতো সুবিধাই নাপাওঁ গ'লে আহিবলেও মন নাযায় তাৰপিছত আৰু গৈছোঁ ডিগবৈলৈও গৈছিলোঁ ডিগবৈতে মানে চালোঁ অলপ মানে এইবিলাক ডিগবৈতে অলপ কিবা কিবি অলপ দেখুৱালোঁ আৰু ইমান মনত নাই আৰু হ'লেও মানে চালোঁ ডিগবৈত পাঁচ ছদিনমান দেখি চালোঁ মানে জেগা জুগলিবোৰ চালোঁ দেখালোঁ তাত আমাৰ ভাগিনজনী পৰিছে তাত দেখিলোঁ চালো মানে অলপ ভালো লাগিলে তাত দেই মানে নাযাওঁ সেইবিলাক জেগা দেখা নাই এইবাৰ প্ৰথম গৈছোঁ আৰু তাত পাঁচ ছদিনমান চালোঁ বয় বস্তু অলপ এই আগৰ দিনৰ মানে এইবিলাক কি বুলি কয় সেইটো এতিয়া মনতেই নাই হ'লেও মানে তাত বহুত মানে আগৰ দিনৰ বস্তু আছিলে এইটো কি জেগা বুলি কয় জানো পাহৰিলোঁ হ'লেও মানে তাত আগৰ দিনৰ বস্তু আছে এটা সেইবিলাক চালোঁ তাৰপিছত আৰু মানে তিনিচুকীয়া ফালেও মানে যাবলে নহ'লে হ'লেও মানে যিবিলাক চালোঁ ভালেই লাগিলে সেইবিলাক আকৌ যেন যাম জামেই লাগি আছে এতিয়া যাবলে দেখোন সুবিধাই নাপাওঁ আৰু গৈছোঁ এনেকে চাবলে বুলি আৰু আমাৰ মাজুলীটো মানে অনেক ধৰণৰ যিটি বস্তুৱেই আছে সত্ৰৰ আছে আউনীআটি সত্ৰ আছে দক্ষিণপাত সত্ৰ আছে চামগুৰি সত্ৰ আছে বেঙেনাআটি সত্ৰ আছে সেইবিলাকতো চাবলে ভাল লাগে ইয়াত আও পালনাম আউনীআটিত পালনাম কেনেকুৱা ধুনীয়া হয় আও পালনামটোতো চাবলগীয়াই হয় আও এসপ্তাহে যিদিনাখনি উঠে সেইদিনাখনি বেছি ভাল লাগে পালনামত আৰু ৰাস আহি আছে এতিয়া ৰাসত যে কিমান ভাল লাগিব পাত্তাই নাই আও মাজুলী হেন জেগাত পূজাত এতিয়া যোৰহাট জেগা লখিমপুৰ জেগা আৰু তেজপুৰত সেইবিলাক পূজা হয় আমাতো ইয়াত পূজা নহয় ৰাসেই হয় ৰাসতো ভাল লাগে ইপাৰে সিপাৰে মানুহ আহে কিমান ভাল লাগে পিঠা পনা বনাওঁ বহুত ধুনীয়া লাগে মানে ৰাস হেন জেগাত সেইবিলাকেই আৰু ভাল লাগে ইয়াত থাকি তাতো ভাল লাগে তাৰ মানুহে ইয়াত থাকি ভাল পায় আমি মানে তাত থাকি ভাল পাওঁ মই যেন একদম শিৱসাগৰ আৰু ডিগবৈ জেগাকন বহুত ভাল পালোঁ দেই তেনেকুৱা জেগালে যাবলে মন যায় খালি পোৱাই পইচা পাতিও ওপৰতো কথা থাকে জেগা চাবলে গ'লে পইচাই যথেষ্ট পইচা নহ'লেতো জেগা চাব নোৱাৰোঁ হ'লেও তাৰ মাজতো চাইছোঁ আৰু ফুৰা মেলা কৰি পেলাই মানে ইমান আৰু লখিমপুৰলে গৈছিলোঁ এই আমাৰ মাহী এজনী পৰিছে লখিমপুৰৰ লখিমপুৰলৈ গৈছোঁ লখিমপুৰ গৈছোহে গৈছো একো চাবলে নাপালোঁ মুঠতে নৈখনৰ ইপাৰ সিপাৰ হ'লোঁ আও মানে তাত চাবলে নাপালোঁ আও এইবিলাকে মানে দূৰ দূৰণিলে যাবলে সিমান সুবিধা নহয় মানে ঘৰৰ মানে সমস্যাও বেলেগ অকলশৰীয়া মানুহ আমিনো ক'ত যাব পাৰিম যি কেইদিন গৈছোঁ আৰু চাইছোঁ আৰু তাতো মানে মানে যাম যামকে কেতিয়ানো যাম নেজানো আও দেই যাবলেও মন যায় পূজা চূজা চাবলে মন যায় সদায়তো পূজা নহয় প্ৰতি বছৰে পূজা হয় যাবলে মন যায় পূজা এতিয়া যাবলে যোৱাটোৱে নহয় এতিয়া যথেষ্ট নহয় বহুত ভাল পাওঁ মই কেলে নেযাওঁ যাবলে সুবিধাহে নেপাওঁ